অসমীয়াৰ উপভাষা মই আজিলৈকে শিকা বা তেনেধৰণে ব্যৱহাৰ কৰি পোৱা নাই কিন্তু এই অসমীয়া যিখিনি নৃগোষ্টীয় উপভাষা আছে তাৰেই মই মিচিং ভাষাটো অলপমান শিকিছিলোঁ উপভাষা বুলি ক'বলৈ গ'লে এতিয়া উপভাষাৰ অসমীয়াৰ উপভাষাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে উপভাষা হৈছে ভাষাৰেই একোটা ভাগ প্ৰত্যেক ভাষাৰে প্ৰতিটো ভাষাৰে নিজৰ নিজৰ কিছুমান বেলেগ বেলেগ ৰূপ থাকে সেই ৰূপসমূহকে আমি আচলতে উপভাষা বুলি ক'ব পাৰোঁ আৰু ভৌগলিকভাবে বিস্তৃত এটা এলেকাত কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান কি হয় গঢ় লৈ উঠে